হয় কওকচোন মই আছোঁ ঘৰতে পিঠা অলপমান বনাওঁ বুলি মই মানে তেল পিঠা বনাওঁ বুলি ভাবিছিলোঁ সেইকাৰণে আ আপোনাক সুধিম বুলি ভাবিছোঁ প্ৰচেচটো মানে কেনেকে বনাই তেল পিঠা হয় হয় হয়

হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় আটা বা বেকিং চ'ডা অকণমানো দিব পাৰি এনে দিব পাৰি কিজানি বেকিং চ'ডা অকণমান হয় হয় নিদিলেও হয় হয় হয় মই বনালোঁ নাৰিকলৰ লাৰু

হয় বনালোঁ এশমান এশমান হ'ল নাৰিকলৰ লাৰু বেছি হ'ল নেকি এশৰ হয় মই নাৰিকল চাৰিটা লৈছিলোঁ হয় চাৰিটা নাৰিকল হয় চাৰিটা নাৰিকল লৈছিলোঁ তিনি পোৱা মান চেনি চেনি তিনি পোৱামান লৈ চাৰিটা নাৰিকলৰ লাৰু বনাইছোঁ হৈছে এশ ডেৰশমান হৈছে লাৰু ইমানকে হিচাপ কৰা নাই কিন্তু মানে হৈছে আৰু এশ ডেৰশ মান হয় বনাম মাহকৰাই বিহুত পিঠা লাৰু মাহকৰাই নবনাওঁ যদি কিহৰ বিহু বনাম হয় হয় হয় মাহকৰাই বৰা চাউলখিনি অকমান ধুই ল'ব লৈ অকমান নিমখ সানি ল'ব লাগে তেতিয়া মানে ধুনীয়া হয় ফুলি ফুলি উঠে তাৰ পিছত মাহ তিল মগুটো আৰু কিছুমানে সোৱাদৰ কাৰণে বেলেগ বুট বাদাম নাৰিকল দিয়ে আদা দিয়ে গতিকে ধুনীয়া হয় কিন্তু বেছি বিশেষকৈ মাহ আৰু মগুটো আৰু চাউলখিনি বেছি দৰকাৰী সেইখিনি হয় মানে চাউলকেইটা ধুই অকণমান নিমখ সানি ল'লে ধুনীয়া হয় চাউলখিনি হয় হয় হয় ঠিক আছে বনাব হ'ব ঠিক আছে দিয়ক হয় বনাম হয় ঠিক আছে দিয়ক